অঁ হেল্ল' শুনিছোঁ শুনিছোঁ কোনে কোনে ক'লে বাৰু অঁ কোৱা অঁ মোক তুমি মোক ভালদৰে চিনি পোৱা নাই অঁ অঁ অঁ অঁ চিনি পালোঁ কওক

ফটো শ্বট এটা আছে তাৰে প্ৰিপ্ৰেশ্যন কৰি আছিলোঁ অঁ অঁ বিহুৰ কাৰণে আৰু কেলেণ্ডাৰ মানে অসমীয়া কেলেণ্ডাৰৰ কেলেণ্ডাৰ গাৰ্ল

অঁ অঁ অঁ অঁ অঁ অঁ

ভাবি পোৱা নাছিলোঁ মানে কেনেকে কি কৰোঁ মোৰ ওচৰত ইমান তেনেকুৱা এটা মানে কছটিউম এভেইলেবল নাই সেইকাৰণে মই ভাবিলোঁ

আপুনি এটা কাম কৰিবচোন আপোনাৰ কিছুমান কেট ডিজাইনৰ কেটলগ মোক পঠিয়াই দিবচোন আগৰ অঁ অঁ

অঁ অঁ কি ক'লে অঁ অঁ অঁ অঁ অঁ

অঁ অঁ অঁ অঁ অঁ অঁ

এনেইটো মই বেলেগ বেলেগ সেই দেখিছোঁ বাৰু দেই আপোনাৰ ডিজাইনখিনি কিন্তু একেবাৰে আপোনাৰ পৰা যিখিনি মানে আপোনাৰ পৰা পালে ভাল হ'ব আৰু

আপোনাৰ এইটো নাম্বাৰত হোৱাটছ এপ আছেনে আপুনি মোৰ এইটোত আছে আপুনি পঠিয়াই দি পঠিয়াই থ'বচোন মই মানে চাই ল'ম অঁ অঁ নাই আজিকালি কিমান একে নামতে পেজবোৰ থাকে ন' আপুনি নিজেও লিংকটো পঠিয়াই দিলে মোৰ সুবিধা হ'ব অঁ অঁ

সেই সেইটো ভাল লাগে কিন্তু মই একেবাৰে লাইট বিচাৰিছোঁ মানে মেখেলাখন বাৰু যিয়ে নহওক চাদৰখন একদম লাইট থাকিব লাগে মানে সেই তেনেকে আপুনি মোক

অঁ হয় নেকি অঁ অঁ আছে যেনেকে আমাৰ ডান্সৰ মানে সত্ৰীয়া আছে সত্ৰীয়া নৃত্য হেৰি কৰা

সেই মতে ফটো শ্বুটৰ কাৰণেও তেনেকুৱা ড্ৰেছ লাগে মানে মোক দৰকাৰ হৈয়ে থাকে আপুনি

অঁ সেইটো হয় এনেই মানে কি মই ভাবিছোঁ আৰু গৰমত যিহেতু তেনেকুৱা এটা হয় ন গোটেই ড্ৰেছটো ফুললি পি পিন্ধি থকা হয় যে

নিশ্চয় নিশ্চয় বাকী আপুনি ইমানখিনি জনোৱাৰ বাবে বহুত বহুত ধন্যবাদ মই একদম বহুত চিন্তাতে আছিলোঁ মানে কি কৰোঁ কি নকৰোঁকে মই আপোনাক অহা কাইলে ডিটেইলছখিনি মই আপোনাক দি দিছোঁ আপুনি যিমান পাৰে সোনকালে কামখিনি কৰাই দিব হ'ব